বৰ্তমান ৰন্ধন বুলি ক'লে বহুতো খাদ্য ব্যৱস্থা বহুতো খাদ্য ব্যৱস্থা কি বহুতো খাদ্য আছে আমাৰ আমাৰ অসমতে নহয় গোটেই আমাৰ ইণ্ডিয়া ইণ্ডিয়া বুলি ক'লে আমাৰ গুজৰাট আহে গুজৰাট আহি আমাৰ ৰাজস্থান আহে ৰাজস্থানৰ ছুৰ বাতি ছুৰমা ছুৰ বাতি ছুৰমা মানে ভাল লাগে ন খায় পেলাই চবৰে আৰু নামটো ক'বপৰা নাই আৰু আমাৰ পঞ্জাৱত চাওক পঞ্জাৱত লচ্ছিতো বহুত সিহঁতৰ ভাল লাগে তেতিয়াহ'লে মানে মই এনেকুৱা বনাই ভালপাওঁ যোনতো মানে সদায় সদায় বেলেগ বেলেগ ডি ডিছেছ ট্ৰাই কৰোঁ এইটো যেনেকৈ ছাপ'জ এতিয়া বহুত ইজি ডিছেছ ক'বলৈ গ'লে মানে একদম যেনেকুৱা আমি এতিয়া ছাত্ৰহে মই এগৰাকী ছাত্ৰীহে যিহেতু কিবা পঢ়ি থাকিলে বা কিবা কৰিলে কিবা এটা খাব মন যায় পুতুককৈ বনাবলৈ মন যায় চ' পুতুককেৈ ইজি একদম ৰান্ধিবলৈ সহজ হ'ল যে পুতুককৈ যদি কিবা এটা পুতুককৈ খাবলৈ মন যায় গতিকে মই মেগিটোৱে বনাই দিলো নিজৰ কাৰণে মাক নকৈ পেলাই চ' মেগিতো বনালোঁ মেগিটো বনোৱাৰ পিছত কিবা কিবি নতুন নতুন ডিছেছ ট্ৰাই কৰি থাকোঁ আৰু ইউটিউবৰপৰা আজি কালি ইউটিউব ইউটিউবত কি নাপাই চব বস্তুৱে ইউটিউবত পায় ইউটিউবত খাবলৈ আপুনি যিয়ে নবনাওক কিয় আপুনি ইন আমাৰ অসম বুলি নহয় অসমৰতো বহুত ডিছেছ থাকিবই যেনেকৈ কি বনাও আমি যদি ভালকৈ ক'বলৈ গ'লে মাছৰ টেঙা বনাব পাৰোঁ সেইটো ইউটিউবৰপৰাই চাই চাই শিকে কিছুমানে চবেই মানে ইমান কুকিং এটা হবী বুলি কৈছোঁ ৰাইট চ' হবী মানে কি যেতিয়া আমাৰ আমি মন যায় যোনটো টাইমটোত কৰিবলৈ স্পেছিফিক টাইমটোত কৰিবলৈ মন যায় কোনতো হবী কি কৰিবলৈ মন যায় গতিকে অসম বুলি নহয় তাৰেতো বহুত ডিছেছ আছেই অলৰেডি চবে ভালকৈ বনায়েই গতিকে যদি বেলেগ বেলেগ ডিছেছ ট্ৰাই কৰিবলৈ মন যায় যেনেকৈ গুজৰাটত হ'ল গুজৰাটৰ এতিয়া কি হ'ব গুজৰাটৰ এতিয়া কৰী খিচৰী গুজৰাটী কৰীতো বহুত টেষ্টী লাগে মানে দেখাত ইউটিউবতে চাওঁ কিবা এনেকুৱা তাৰপিছত মন যায় যে ৰহ এবাৰ বনাই চাওঁ এইটো কেনেকুৱা বা লাগে টেষ্ট কৰিবলৈ ধুনীয়াকৈ ইনগ্ৰিদিয়েঞ্চবিলাক আনিলোঁ অলপ যদি নাই ঘৰত সেইটো আনিলোঁ নহ'লে দোকানত যাই কিবা কিনিলোঁ মাহঁতক আনিব দিলো বাৰু গতিকে তাৰপাছত ইউটিউবৰপৰা চাওঁ ইউটিউবৰপৰা চাই পেলাই এনেকৈ বনাব পাৰি কাৰীতো এনেকে বনালোঁ মানে আৰু সেইকেইটা মানে বনাই পেলাই বহুত ভাল লাগে বহুত বহুত ডিছেছ ভেৰাইটিজ আছে যেনেকৈ আপোনাৰ ক'বলৈ গ'লে ৱেষ্ট বেংগলত ৰসগোল্লা ভাল একদম চুইট্চ ভাল বনাব মন যায় আৰু আপুনি আৰু স্পাই আৰু মানে আপুনি যদি কেতিয়া বনাই থাকোঁ আমাৰ মানে এক্সপিৰিয়েন্স লাগে ন ভাল লাগে বনাই পেলাই থাকোঁ কিবাকিবি এক্সপিৰিয়েন্স কৰি থাকিব পাৰোঁ আৰু নিমখ আমাৰ অনুযায়ী দিব পাৰোঁ কিবাকিবি দিব পাৰোঁ এনেকৈ ভাল লাগে কুকিং কৰি পেলাই হয়নে নহয় সেইটোৱে আমাৰ এটা ৰিফ্ৰেজমেণ্ট হৈ যায় অসমত অসমৰতোৰেই নহয় মানে অসমতো বহুত ভেৰাইটিজ আছেই ফেভৰেট যেনেকৈ জলপান জলপানতো মানুহে খায় এনেকৈ বনাব পাৰি মেগি বনাব মেগিতো ক'লোয়েই আপুনি মেগি বনাব পাৰে যদি কিবা ভোক লাগে সেইটো সহজ হয় আৰু টান টান ডিছেছ বহুত আছে যেনেকৈ বেলেগ বেলেগ চাইনিজ কিউজিনচ আছে কিবা এমেৰিকান কিজিছ আছে সেইবিলাক বনাবলৈ টান হয় বাৰু অসমৰ মানে সহজ কৰি পেলাই যেনেকৈ আমাৰ নিজৰ কালছাৰটোৰ কাৰণে আমি নিজে জানো কি কি খায় চ' আমি সেইটো বনাবলৈ বহুত ভালকৈ হৈ যায় যেনেকৈ ইজি ডিছেছতো এটা মেগি হৈ গ'ল মেগি বনাবলৈ ভাল লাগে তাৰপিছত হ'ল যিয়ে নেদেখোঁ কিয় তেনেকৈ পুটুককৈ ৰাতিপুৱাৰ ৰাতিপুৱাৰ নাস্তাটো চাহৰ লগত যেনেকৈ পৰঠাই বনাই দিলো হেনেকুৱা ভাল লাগে কেতিয়াবা যদি বনাব মন নাযায় কেতিয়াবা নবনাওঁ সেনেকুৱা মানে ভালকৈ কৰি থাকিব লাগে গতিকে অসমৰতো বনাওৱে বহুত কিবাকিবি ডিছেছটো জানোৱেই এনেকৈ আমি কেতিয়াবা কিছুমান নজানা নজানা ডিছেছো বনাব পাৰোঁ নাজানা ডিছেছ কেনেকৈ বনাব পাৰো আমাক কোনোৱে যেনেকৈ ইউটিউবত আমাক হেল্প কৰিছে নাজানা ডিছেছ বনাবলৈ আমি যে যেনেকৈ আমি ৰাজস্থানৰ কিবা এটা বনাব নাজানো যেনেকৈ ছু বাটি ছুৰমা বনাব নাজানো সিটো চাই পেলাই আমি ইউটিউবৰপৰা চাব পাৰোঁ কেনেকৈ বনাই কি কৰে ইনগ্ৰিদিয়েঞ্চ চবৰে তাত চেইময়েই থাকিব চ' সেনেকৈ চাই পেলাই ইউটিউবত বনাব পাৰোঁ সেনেকৈ বহুত টেষ্টিকৈ বনাব পাৰোঁ হয় চ' সেনেকৈ বহুত ধৰণৰ বহুত বস্তু আমি এনেকৈ বনাব পাৰোঁ বনোৱাটোত একো লিমিট নাই যেন আপুনি আপুনি বনাবই লাগিব মানে এইটো হবি বুলি কৈছে ৰাইট চ' সেনেকৈয়ে সহজটো মেগি বুলি ভাবোঁ আৰু টানতো যি নোৱাৰো সেইটো নবনাও বাৰু বাত নহ'লে ট্ৰাই কৰোঁ বনাবলৈ সেনেকুৱা ইজি হৈ যায়